দহ জানুৱাৰী দুহেজাৰ সাত বিছ জুন দুহেজাৰ চৈধ্য তিনি এপ্ৰিল দুহেজাৰ পোন্ধৰ চ চৈধ্য ছেপ্টেম্বৰ দুহেজাৰ ওঠৰ সাতাইছ অক্টোবৰ দুহেজাৰ বিছ